অসমৰ সমাজৰ নাাৰী সদায় আগত বুলি মই ভাবোঁ তেওঁলোকৰ মনোবৃত্তি শক্তিৰে ভৰা সাহসেৰে ভৰা আৰু সদায় কিবা এটা নতুনত্ব কৰাৰ আমাক কনকলতাৰ দৰে নাৰীয়ে আমাক বাট দেখুৱাই গৈছে বিৰুবালা দেৱীয়ে হওক সকলো ধৰণৰ নাম কৈ শেষ কৰিব নোৱাৰা এখন অধ্যায় আৰু আজিৰ সমাজতো নাৰীয়ে আমাক উপকৃত কৰি আহিছে অসমৰ নাৰীয়ে সময়ে সময়ে নিজৰ জ্ঞান বুদ্ধি আৰু সাহসেৰে এই সমাজত বহুখিনি উৎকৰ্ণ বাট দেখুৱাই থৈ গৈছে আৰু বাট দেখুৱাই আছে পঢ়াৰফালৰপৰাই হওক সামাজিকফালৰপৰাই হওক বা সাংস্কৃতিকফালৰপৰাই হওক অসমৰ নাৰী সদায় ওপৰত আমাৰ অসমৰ নাৰী এটা ভাল এটা গুণ লেখত ল'ব লগা তেওঁলোকে কেতিয়াও হাৰ নামানে সাহস আৰু নতুনত্বৰ নতুনত্বফালে সদায় উৎগতি কৰে ইচ্ছা কৰে নতুন শিকাৰ নতুন কৰাৰ সমাজখনত কিবা এটা ভাল কৰি দিয়া ভাল কৰাৰ অসমতো অসমতো অসমৰ নাৰীয়ে আজিকালি আগৰ দৰে আগতে কিছুমান আছিলে যে মানে পঢ়িব নোৱাৰে স্কুল যাব নোৱাৰে নাৰীসকলে কিন্তু এতিয়া সেই বস্তুটো নাই এতিয়া বহুত ধৰণে সলনি হৈছে খেলতে হওক সীমা দাসক লওক আপুনি সকলো ধৰণৰ বেলেগ বেলেগ ধৰণৰ ক্ৰীড়া ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰতে হওক বহুত ধৰণে আগবাঢ়ি গৈছে তেওঁলোকে ঘৰ সংসাৰৰ লগতে সমাজখনক কেনেকৈ উন্নতি সাধন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নিজকে আগবঢ়াই লৈ গৈ আছে অসমৰ অসমীয়া বুলি তেওঁলোকে নিজকে গৌৰৱান্বিতভাৱে ক'বলৈ পাৰে সামাজিক ক্ষেত্ৰখনতো অসমীয়া নাৰীয়ে বেলেগ বেলেগ ধৰণে সলনি কৰা আমি দেখিবলৈ পাইছোঁ স্কুল কলেজ বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁলোকে তেওঁলোকে আগভাগ লয় তেওঁলোকে কৰে শিক্ষাৰ ক্ষেত্ৰতো আজি অসমীয়া নাৰী বহুত আগবাঢ়ি গৈছে আগৰ দৰে আগৰ দৰে আগতেও কৰিছিলে কিন্তু এতিয়াও সেই পৰিমাণটো বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছোঁ পুৰুষৰ লগে লগে নাৰীও আগবাঢ়িছে তেওঁলোকে চিকিৎসক হৈছে বিজনেছ কৰিছে বেলেগ বেলেগ ধৰণে এনেকুৱা নহয় যে পঢ়ি শুনিয়ে কিবা এটা কৰিছে তেওঁলোকে কিন্তু বিজনেছৰফালৰপা আমাৰ অসমীয়া নাৰী কোনোফালেই কম নহয় তেওঁলোকে বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ ধৰণৰ উদ্যোগিকফালৰপৰাও উন্নতি সাধন কৰি আহিছে অসমত অসমত অসমীয়া অসমত অসমীয়া নাৰী অসমত অসমীয়া নাৰীটো উন্নতি সাধন কৰিছে তেওঁলোকে বাহিৰত গৈ বহু বেলেগ বেলেগ ধৰণৰ নিজৰ কলাৰে আগবাঢ়ি দেখাব পাৰিছে আজিৰ অসমীয়া নাৰী আজিৰ অসমীয়া নাৰী এনেকুৱা নহয় যে এনেকুৱা নহয় যে অকল ঘৰৰ কামে কৰি সীমাবদ্ধ আছে তেওঁলোকে চিভিল ইঞ্জিনিয়াৰিং হওক ছ'চিয়েল ষ্টাডি চ'চিয়েল ৱৰ্কাৰ হওক বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ কাম কাজত আগবাঢ়ি গৈছে আগতে এনেকুৱা আছিলে যে অকল তেওঁলোকে এটা সীমিত পৰিমাণলৈকে পঢ়া শুনা কৰিছিলে কিন্তু আজিকালি বেলেগ বেলেগ বেলেগ ধৰণৰ পৰীক্ষা পাছ কৰি তেওঁলোকে ভাল ভাল পোষ্টত কাম কৰি আহিছে আজিকালি আজিকালি আপুনি ক'ৰ্টতে হওক বা হস্পিতেলতে চাব সেই সেইত হওক তেওঁলোকে এটা এটা এটা এটা গ্ৰুপ লিডাৰশ্বিপ কৰা কোৱালিটি তেওঁলোকৰ আছে আৰু কৰি আহিছে নাৰী সমাজৰ কথা কৈ শেষ কৰিব নোৱাৰি কিন্তু তেওঁলোকৰ অৱদান বহুত লেখত ল'বলগীয়া সাংস্কৃতিক ক্ষেত্ৰতো অসমীয়া নাৰীৰ ক'ব লগা হয় কাৰণ তেওঁলোকে সাংস্কৃতিক ক্ষেত্ৰতো বহুত আগবঢ়া আগতে আগতে সাংস্কৃতিক ক্ষেত্ৰত বহুতে পিছ পিছ থাকিল যে নকৰিছিলে কিন্তু আজিকালি সেই বস্তুটো নাই ফটোগ্ৰাফিয়ীয়ে হওক আৰ্টৰফালৰপৰাই মিউজিকৰফালৰপৰাই হওক সকলোফালৰপৰাই তেওঁলোকে আগবঢ়া অসমীয়া সমাজত অসমীয়া নাৰীয়ে বহুত বহু বহু ধৰণৰ সৃষ্টি আমাক দি আহিছে আগৰেপৰা অসমৰ অসমীয়া নাৰী উন্নতি সাধনৰ কাৰণে চৰকাৰেও বহু ধৰণৰ হাতত প্ৰক্ৰিয়া হাতত লৈছে যাৰ ফলত অসমীয়া নাৰীৰ উন্নতি আৰু তেওঁলোকৰ তেওঁলোকৰ ব্যৱহাৰ ব্যৱহাৰ সলনি হোৱাত সহায় কৰিছে অসমীয়া নাৰীয়ে সেই সাহস আৰু বিশ্বাসে জগত গৈছে আৰু যাব তাকে মই আশা কৰোঁ আৰু কৰিছোঁ